হয় ৰন্ধনশৈলীটো মোৰ হবী হিচাপে লোৱাৰ ক্ষেত্ৰত মায়ে বা পৰিয়ালৰ মামা মামী বা খুৰাহঁতে দাদা বাহঁতে সকলোৱে একেই ভূমিকা পালন কৰিছে তেওঁলোকে যেতিয়া ঘৰত বিভিন্ন ধৰণৰ অসুবিধাৰ অৰ্থাৎ বিভিন্ন ধৰণৰ যেতিয়া মানুহ কিছুমান মানুহ কামত গুচি যায় বা ক'ৰবালৈ যাবলগীয়া হয় তেতিয়া মোক ৰান্ধিবলৈ মায়ে সুযোগ দিয়ে আৰু তেতিয়া সেই সুযোগৰ মই সৎ ব্যৱহাৰ কৰি কৰোঁ তেনেদৰে কেতিয়াবা ঘৰত কিবা ডাঙৰ সকাম হওক বা সৰু সুৰা জন্মদিন পালন হওক তেনেধৰণৰ বিভিন্ন কামৰ ক্ষেত্ৰত যেতিয়া বহুতো ৰন্ধনৰ ৰন্ধাৰ কাম আহি পৰে তেতিয়া মই সেই সুযোগ লাভ কৰোঁ আৰু এই ক্ষেত্ৰত মোৰ ঘৰৰ মানুহে যথেষ্ট পৰিমাণে মোক উৎসাহ কৰে আৰু মোক ৰন্ধন শৈলী কেনেদৰে তৈয়াৰ কৰিব লাগে আৰু কেনেদৰে কৰা হয় সেইসমূহ শিকায়ো যায় আৰু মই সেইৰূপে কাম কৰিও যাওঁ এনেদৰে তেওঁলোকে মোক বিভিন্ন ধৰণে সহায় কৰে ৰন্ধনশৈলীৰ ক্ষেত্ৰত